খেলাৰ বিষয়ত মই সেনেকুৱা কৌতুক ধৰা কৌতুক সেনেকুৱা নাই আইডিয়া নাই ধৰ খেলা খেলি মই ভাল পাওঁ কিছুমান আছে আৰু আগ্ৰহ খেলাৰ প্ৰতি আৰু একবাৰ এনেকে মানে খেলি থাকোঁতে একবাৰ খেলি থাকোঁতে এটাই মানে বহি গৈছিলে বহি যাওঁতে আৰু মই তাক উঠাই এডাল গাজাল তলত দিছিলোঁ তলত দি তাক বহিব দিছিলোঁ বহিব দিওঁতে তাৰ টিকা ফুটি গৈছে সেইটো মনত আছে বাকী আৰু সেনেকুৱা আইডিয়া নাই হেৰি নাই আৰু মানে হাঁহি উঠা সেনেকুৱা হেৰি নাই স্মৃতি সেইটোৱেই মনত আছে আৰু তাৰ সৰু থাকোঁতে মাৰা মাৰি বহুত কৰিছিলোঁ মানে তাৰ ইৰ লগত কাজিয়া ঐ ছলি তই আমাৰ বাটেদি নাহিবি পকা চপৰা মাৰিম মাথাত সেনেকুৱা সি কয় আমাৰ বাটেদিও নাহিবি সেনেকুৱাকে বহুত লাগিছিলোঁ সেইয়াও এটা স্মৃতি আছে তাৰ পাছত একবাৰ তেতেলি পাৰিব গৈছিলোঁ অলপ ডাঙৰ চাই মোৰ জোখ হিচাপত চাই অলপ ডাঙৰকে ইটা এটা লৈছিলোঁ ইটাটো মাৰি দিলোঁ কিন্তু তেতেলি গছত নাযায় পিছফালে গ'ল পিছফালৰ মাথা এটা ফাটি গ'ল এটা মানে বন্ধু এটাৰ মাথা ফাটি গ'ল ইটাটো যাব লাগিছিল আগফালে কিন্তু এজনৰ ওজন দেখি আগফালে নগৈ পিচফালেহে গুচি গ'ল সেইকাৰণে তাৰ মাথা গ'ল তাৰ মাথাটোত মই প্লাষ্টাৰ কৰিছিলোঁ কেচুলেপীয়া মাটি দি তাৰপিছত ঘৰত ক'ব মানা কৰিছিলোঁ মানা কৰোতে সি দুই টাকা দিছিলোঁ তেতিয়া দুই টাকাই বেছি আছিলে দুই টাকা দিম তই ঘৰত নক'বি এনেকে কৈছিলোঁ সি কোৱাও নাই তাৰপাছত সেনেকে আৰু ঘৰত গম পালে তাৰপাছত সেনেকে আৰু সিকে মাৰিছে মানে সি কোৱা নাই কেনেকে মানে মই যে মাথা ফাটা বুলি সেইটো কোৱা নাই মানে সি নিজে নিজে পৰা বুলি কৈছিলে সেইয়াই আৰু